কুকিঙৰ ক্লাছ বুলি ক'লে আনুষ্ঠানিকভাৱে ৱৰ্কশপ বা ক্লাছ লোৱা নাই তথাপিও ঘৰতে যিবিলাক ৰন্ধন প্ৰকৰণ হয় সেইবিলাকৰ প্ৰতি চাই মোৰ আগ্ৰহ কুকিঙৰ প্ৰতি আগ্ৰহ আছে আমাৰ জনগোষ্ঠীয় সমাজত বা অসমীয়া সমাজখনত পাৰ পৰম্পৰাগতভাৱে যিবিলাক খাদ্য ৰন্ধা হয় বা খোৱা হয় সেইবিলাকৰ বিষয়ে কিছু সংখ্যক জ্ঞান লাভ কৰিছোঁ যদিও বিশেষভাৱে পশ্চিমীয়া খাদ্য সম্ভাৰৰ প্ৰতিও আগ্ৰহ আছে সেয়েহে সেই খাদ্য বস্তু প্ৰস্তুত কৰিবৰ বাবে কুকিং ক্লাছৰ লোৱাৰ আৱশ্যকতা আছে ব্যক্তিগত কিছুমান অসুবিধাৰ বাবে ক্লাছসমূহ কুকিঙৰ ক্লাছ লোৱা নাই যদিও মোৰ শিকাৰ আগ্ৰহ আছে অৱশ্যে আজিকালি ছ'চিয়েল মিডিয়াত সহজতে উপলব্ধ কিছুমান খাদ্য সম্ভাৰৰ খাদ্যবস্তু প্ৰস্তুত কৰা চেনেলসমূহে এই ক্ষেত্ৰত সহায় কৰিছে বিশেষকৈ ইউটিউবত সহজে উপলব্ধ কুকিং ক্লাছসমূহে বহুতখিনি সহায় সহযোগিতা কৰিছে তাৰবাবে সেই খাদ্যৰ উপকৰণবোৰ বজাৰৰ পৰা কিনি আনি ঘৰতে ঘৰ ঘৰতে চেষ্টা কৰিব পাৰি সেইবোৰ অৱশ্যে দুই এপদ বস্তু সেইদৰে চেষ্টা কৰি বনোৱাও হৈছে বিশেষকৈ কিছুমান মিঠাই জাতীয় সামগ্ৰী বা কেক বিস্কুট আৰু চাওমিন পকোৰা পৰঠা যিবিলাক অসমীয়া খাদ্য সম্ভাৰৰ লগত সংযোগ নাই বাহিৰাগত খাদ্য সেইবোৰৰ সোৱাদো সুকীয়া সেয়েহে সেই বস্তুবোৰৰ প্ৰতি মানুহ সহজে আকৰ্ষিত হৈ পৰে সেয়েহে সেই খাদ্যবোৰ বনোৱাৰ বা সেই খাদ্যবোৰক ঘৰতে স্বাস্থ্যসন্মত পদ্ধতিৰে তদুপৰিও কুকিং ক্লাছবোৰ নললেও কিছুমান দেশকে বা গৃহিণীৰ গৃহিণীয়ে প্ৰবন্ধ আকাৰে আলোচনী বা কিছুমান পুথি প্ৰণয়ন কৰে য'ত খাদ্য সম্ভাৰ প্ৰস্তুতকৰণৰ নীতি নিয়মবিলাক বৰ সুন্দৰকৈ দিয়া থাকে সেইবিলাক অঁ মই প্ৰস্তুত কৰোঁ অঁ সেয়েহে আনুষ্ঠানিক কুকিঙৰ আনুষ্ঠানিক ৱৰ্কশ্বপ বা ক্লাছ নোলোৱাকৈও অঁ কুকিঙৰ বিষয়ে কিছু ক্ষেত্ৰত পাৰ্গত হৈছোঁ